মই কেইবছৰমান ধৰি অৰিফ্লেমৰ প্ৰডাক্ট ইউজ কৰি আছো সেই প্ৰডাক্টখিনি খুবেই ভাল আপোনালোকেও কোনোবাই যদি ইউজ কৰিব বিচাৰে কৰিব পাৰে তাৰ ভিতৰত মোৰ বডি ক্ৰীমটো বেছি ভাল লাগে বাকীবিলাকো ভাল ফেচ ৱাশ্ব নাইট ক্ৰীম ফেচ ক্ৰীম আৰু মই ঘঁহা যিটো বডি ক্ৰীম মিল্ক এণ্ড হানি বডি ক্ৰীম হয় সেই বডি ক্ৰীমটোৱে কোমল ছালটো কোমল কৰে আৰু তাৰোপৰিও ফাপৰে যিবোৰ ধৰে আমাৰ ঠাণ্ডা দিনত সেই ফাপৰে ধৰাবোৰো আঁতৰি যায় আৰু মোৰ ভাল লাগিছে এইটো ইউজ কৰি তাৰপৰা পজিটিভনেচ্টো পায়